মীন উৎপাদন মানুহৰ জীৱিকাৰ পথ বহু মানুহে এই মীন উৎপাদনৰ দ্বাৰাই নিজে স্বাৱলম্বী হ'ব পাৰিছে সেই ক্ষেত্ৰত চৰকাৰে বিভিন্ন ধৰণৰ উন্নত মানৰ ব্যৱস্থা হাতত ল'ব পাৰে যেনে মাছৰ খাদ্য বিভিন্ন পুখুৰী খাল বিল আদিৰ সৃষ্টি কৰা খৰালি মাহত যাতে পানী শুকাই মাছসমূহৰ মৃত্যু নহয় তাৰবাবে জলসিঞ্চন পদ্ধতিৰ ব্যৱস্থা কৰা এনেধৰণৰ বিভিন্ন বিভিন্ন